মই ভ্ৰমণ কৰা বিশেষভাৱে স্থান বুলি ক'বলৈ হ'লে মই ভ্ৰমণ কৰিছিলোঁ প্ৰথম প্ৰথম মুম্বাই আৰু মুম্বাই আমাৰ বাবে সদায় বিশেষ আছিল মই যেতিয়া পঢ়ি আছিলোঁ সেই সময়তে মই মুম্বাইলৈ ভ্ৰমণ কৰিছিলোঁ আৰু আমি ইয়াৰ পৰা অৰ্থাৎ গুৱাহাটীৰ পৰা ট্ৰেইনেৰে যাত্ৰা কৰিছিলোঁ আৰু পৰাপক্ষত চাৰিদিনমান লাগিছিল ট্ৰেইনত ট্ৰেইনত আচলতে আমি বেলেগ এখন ইউনিভাৰচিটিত কালচাৰেল প্ৰগেম এটা কৰিবলৈ গৈছিলোঁ শিৱাজী ইউনিভাৰচিটিত তাৰ পিছত আমি শিৱাজী ইউনিভাৰচিটিত এদিন বা দুদিন থাকি আমি মুম্বাইলৈ যাত্ৰা অব্যাহত আছিল যিহেতু শিৱাজী ইউনি ইউনিভাৰচিটি য'ত আছিল মহাৰাষ্ট্ৰৰ তাৰ পৰাও মুম্বাইলৈ আমাৰ যাত্ৰা এদিনৰ যাত্ৰা আছিল অৰ্থাৎ আমি ৰাতি তাৰ পৰা সাতটামান বজাত আহোঁ ট্ৰেইনেৰে মুম্বাই পাওঁতে আমাৰ দিনৰ প্ৰায় এঘাৰমান বাজিছিল কিন্তু তাতে এটা কথা আছিল মানে মুম্বাইত যে আমি যেতিয়া পাইছিলোগৈ মুম্বাইত মুম্বাই পোৱাৰ সময়ত আমাৰ বাৰু ঠিকেই আছিল কিন্তু আমাৰ সেইটো সময়ত আমি যিহেতু দহ বাৰজন ষ্টুডেন্ট গৈছিলোঁ সেইটো সময়ত আমাৰ বিশেষ প্ৰৱ্লেম আছিল যে মুম্বাইত আমাৰ থকাৰ ব্যৱস্থাটো আৰু সেইটো সময়ত চাগে কোনোবা এজন নিউজ পেপাৰৰ এজন মালিক আহিলে আহি পেলাই আমাক ক'লে যে তোমালোকে খুব মানে কম পইচাত মানে আপোনাৰ ট্ৰেইন ষ্টেচনৰ যিটো লোক লোকমান্য তিলক নহয় আৰু আন এটা যিটো মুম্বাইৰ ফেমাচ যিটো আপোনাৰ ষ্টেচন সেই ষ্টেচনত মানে আমাক প্ৰায় আমি তিনিদিনমান থাকিছিলোঁ আৰু একদম মিনিমাম এটা পইচা সম্ভৱ ফাইভ হান্ড্ৰেদমান পইচাকে মানে এখন বেডৰ আৰু সেই মানুহজনে আমাক বহুতখিনি হেল্প কৰিছিল যিহেতু ইমান ষ্টুডেন্ট আছিলে মুম্বাইত এখন হোটেলত থকা টো ইমান ডাঙৰ কথা নহয় এখন হোটেলত থকা মানেই মিনিমাম দুহেজাৰ এক হেজাৰ টকা আৰু আমি ষ্টুডেন্ট মানুহ আছিলোঁ তাৰ পিছত আমি তাতে থাকিলোঁ আমি প্ৰায় দুদিন থাকিলোঁ মুম্বাইত আৰু মুম্বাইত দুদিন থাকি আমি মুম্বাই চিটিৰ আমি নৈশ মুম্বাই বুলি যিটো কথা আছে নৈশ মুম্বাই ভ্ৰমণ কৰিলোঁ তাৰ পাছত আকৌ আমাৰ ফিল্ম ষ্টুডিঅ'বিলাক চালোঁ প্ৰায় দুটা দিন ধৰি ফিল্ম ষ্টুডিঅ' চালোঁ ফিল্ম ষ্টুডিঅ' চোৱাৰ পিছত আমাৰ এইখন অগ্নিপথখনৰ য'ত শ্ৱুটিং হৈছিল মানৱা আমি মানৱা গ'লোঁ চাবলৈ গ'লোঁ তাত সেইটো এটা বৰ সুন্দৰ এক্সপিৰিয়েন্স আপোনাৰ মুম্বাইৰ পৰা সাগৰৰ এইফালে যাব লাগে নাও লৈ পেলাই যাব পাৰি প্ৰায় ডেৰ ঘন্টামান জাৰ্ণি কৰিবলগীয়া হয় মানে নাৱেদি ডেৰ ঘন্টামান যোৱাৰ পাছতহে সম্ভৱ মাত্ৰ মানৱা যায় মানে মানোৱা পাবগৈ আপুনি তাতে অগ্নিপথখনৰ মানে বিশেষ কিছুমান চৰিত্ৰ মানে তাতে ফিল্ম অহাৰ পিছতে আপুনি ইণ্ডিয়া গেট চাব পাৰে মুম্বাইত আৰু তাতে যিখন ব্ৰীজ আছে মানে সাগৰৰ আমাৰ ইণ্ডিয়াত একমাত্ৰ আৰু সাগৰৰ হেৰিঅত থকা ত' সেইখনৰ লগত সংযোগ কৰিছে সেইখন বৰ সুন্দৰ ব্ৰীজ তাত যাব পাৰে তাৰ উপৰিও আপোনাৰ ফিল্ম ষ্টাৰবিলাকৰ পোৱা যায় আৰু এক্সপিৰিয়েন্সৰ ফলত আমি সেইবিলাক ধৰ চাইছিলোঁ আৰু বিশেষকৈ সাগৰৰ পাৰত যিটো মানে বহাৰ দৃশ্য আৰু সাগৰৰ পাৰত মানে মানুহখিনি যেনেকৈ আহে কিন্তু অৱশ্যে আমি প্ৰথম সাগৰ দেখিছিলোঁ সেইটো এটা আমাৰ জীৱনৰ কিন্তু প্ৰথম অভিজ্ঞতা আছিল আৰু সাগৰৰ ঢৌত খেলা যিটো আমাৰ আছিল মানে সপোন এটা আছিল সেইটো মুম্বাইতে আমাৰ পৰিপূৰ্ণ হৈছিল কিন্তু সেইটো বৰ বিশেষ বিশেষ আছিল মানে আমাৰ বাবে তাৰ পিছত দুৰ্ভাগ্যবশতঃ পিচে মুম্বাইত মোৰ কিন্তু পাৰ্চ হেৰাইছিল দেই সেইটো ইয়াত বৰ্ণনা কৰিছোঁ এইটো দুৰ্ভাগ্যবশতঃ দুৰ্ভাগ্যবশতয়ে আছিল মোৰ নিজৰ অকমান অসুবিধাৰ কাৰণে বাকী মুম্বাইত এটা ষ্টেচন আছিল যিটো ষ্টেচন মিনিমাম আপোনাৰ চৌৰাল্লিছটামান চৌৰাল্লিছ টা অৰ্থাৎ মানে ট্ৰেইনৰ প্লেটফৰ্ম আছিল আমি সেই প্লেটফৰ্মটো চাবলৈ গৈছিলোঁ মানে কলকাতা আছিল কলকাতা সকলোতকৈ ডাঙৰ আছিল আৰু এইফালে মুম্বাই ফিল্ম চিটী যিখন বুলি কয় আৰু তাৰ যিটো ৰাতিৰ মাদকতা সেই মাদকতাও সুকীয়া মুম্বাইত বিশেষকৈ দিনত নহয় কিন্তু মুম্বাই সদায় ৰাতিৰ মুম্বাই বুলি ক'লে ৰাতিয়ে আৰু আৰু মুম্বাইত লোকেল ট্ৰেইনত উঠাৰ এটা হেঁপাহ আছিল বাৰু কিন্তু সেই হেঁপাহটো পূৰ্ণ নহ'লে কিন্তু ভৱিষ্যতলৈ যদি আমি যাওঁ ভৱিষ্যতলৈ গ'লে মুম্বাইত সেই যিটো লোকেল ট্ৰেইনত উঠাৰ যিটো হেঁপাহ সেই হেঁপাহটো এবাৰ সম্পূৰ্ণ হ'ব বুলি আশা ৰাখিলোঁ ত' মই ভ্ৰমণ কৰা বিশেষ হিচাপে মুম্বাই আছিল বৰ্তমানলৈকে ভৱিষ্যতলৈ যদি হয় আৰু বেলেগ বেলেগ স্থান যাম সেইয়াই আছিল মোৰ মানে ভ্ৰমণ কৰা অভিজ্ঞতা যাব পাৰিব মুম্বাই যাব পাৰিব মুম্বাই একো বেয়া নহয় মুম্বাই ভাল মুম্বাইত একো প্ৰৱ্লেম নাই মুম্বাইত আজিকালি আমাৰ নিজৰে মানুহ বহুতখিনি হৈছে ছচিয়েল মিডিয়াৰ যুগ ত' ছচিয়েল মিডিয়াই হওক বা আন বিভিন্ন স্থানত যদি দিলে প্লেটফৰ্মত কাৰোবাক মানে সংযোগ কৰিলে বিভিন্ন সুবিধা পোৱা যায় বুলি আমাৰ মনে ধৰে আমাৰ দিনত আমি অৱশ্যে আমি যেতিয়া গৈছিলোঁ আমি ছচিয়েল মিডিয়া ইউজ কৰিছিলোঁ যদিও এক্জেক্টলি আমি এতিয়া আমাৰ মানসিকতাই যেনেকৈ ধৰে সেই হিচাপত মানে আমি নোৱাৰিলোঁ মানে কৰিব নোৱাৰিলোঁ এতিয়া পাৰিম অৱশ্যে এতিয়া যদি মোক অকলেও ক'ৰবাত যাবলৈ কয় মুম্বাইলৈ গৈ থাক বা মুম্বাইত গৈ ফুৰি আহ কিন্তু এতিয়া মই পাৰিম সেই সময়ত আমাৰ সেই মানসিকতাটো জিৰ' হৈ আছিলে কেনেকৈ ছচিয়েল মিডিয়া ইউজ কৰিব লাগে তাকো নাজানো কাৰ লগত সংযোগ কৰিব লাগে তাক নাজানো মই মুম্বাইলৈ যোৱাৰ সময়ততো মই মুম্বাইত এখন ফটো উঠি নাহিলোঁ সেইটোৱে মোৰ জীৱনৰ আটাইতকৈ দুখ থাকি গ'ল এখনেই ফটো উঠিছিলোঁ সম্ভৱ মন্নত শ্বাহৰুখ খানৰ ঘৰৰ সন্মুখত কিন্তু তাৰ বাহিৰে মই মুম্বাইলৈ গ'লো আহিলো তেনেকুৱাই হ'ল গোটেই কাৰবাৰটো কিন্তু আজিলৈকে মানে এখন ফটো উঠা নগ'ল আৰু সেইটো মোৰ দুখ থাকি গ'ল কিন্তু কিন্তু ভৱিষ্যতলৈ যদি যাওঁ তেন্তে মই ভালকৈ গৈ কিন্তু অৱশ্যে এতিয়া মুম্বাইতকৈ অলপ অলপ চাইলেন্ট প্লেচবিলাক ফুৰিবলৈ খুব হেঁপাহ আছে মানে এই ধৰক কেদাৰনাথ বা দাৰ্জিলিং এনেকুৱা ধৰণৰ কিছুমান জেগা আৰু যিখিনি চাইলেন্ট জেগা পাহাৰ পৰ্বত আছে সেইখিনি জেগা সেইখিনি যাবলৈ খুব ইচ্ছা আছে